অঁ আছোঁ দক ভালেই বহু দিনৰ মোৰত দেখোন আপ্নাৰ কি খবৰ অঁ ধৰ্বা পাৰ্ছোঁ দক হেৰি নহয় এ তালুকদাৰনী নহয় অঁ তাকে শুন্ছো ৰ'ব আমাৰ এই মইনাই কলাক অঁ তাকেতো তাকে আমি যায়েই থাকোঁ এই এইবাৰ আমাৰ মাহীৰ আপীটোৰ বিয়াত মই তাতেই বজাৰ কৰছোঁ এই বৰ ধুনীয়া ধুনীয়া কাপোৰ পায় এ অঁ নহয় কি জানেনা আমাৰ তিৰিটোৰ বেছি হেৰি নাই কাপোৰ একদম কমৰ পৰা বেছি দামক লেগি পাব বহুত ধুনীয়া ধুনীয়া কাপোন মখা মানে চব চব হেৰিৰ মানুহে কিনবা পাৰে মইয়ো কিনলোঁ চাৰি পাঁচযোৰমান আৰু হেৰিও পাব তাতে গম পাইছে না এই চেণ্ডেল পালে লগত মিলাকে তাৰে লগত মিলাকে আজিকালি যে অসমীয়া গহনা উলচি সিয়ো পাব লগতে বেগ চেগো পাই অঁ মই সেই যোৱাকালিও গেছোঁ অঁ মই কিন্তু ভাল পাইছোঁ মিছা নকওঁ বাকী আৰু বেলেগে কি পায় সেইটোটো নাজ্নো দকচোন কিন্তু মোৰ ভাল লাগ্ছে মই কালিও গেছ্লোঁ ৰ'ব আমাৰ এই দাসনীৰ লগত এ তেখেতৰ বোলে কিবা কিন্বা আছিল ময়ো দুই এটা কিবা কিন্লোঁ ভাল দক ভাল অঁ গধূলি বেলাহে যাওঁ ডাঙৰ কাম নাইতো হয় নেকি তেওঁ ওলবো যাম দক মোৰেই কালি কিবা সৰু হেৰি এটা ৰ'ব সেইটো চিলাবা যাবা আছে সেইটো ভালেই হ'ল একেলগে যাবা পাৰিম কেইটামানত ওলবো আপনি অঁ দক দক হ'ব দক তে অঁ সেয়েতো মউ সেয়ে আমাৰ এফালে কাষত যে থাকে এ শৰ্মাক চিনি পায় না শৰ্মাৰ যে আপীটো যায়েই থাকে তাতে আজিও গেছি তায়ো তাৰ পৰাই বস্তুমাখা কিনে অঁ অঁ ওলাম দিয়ক ওলাম দিয়ক তে